হেল্ল' অঁ অঁ মই শিৱসাগৰলৈ ফুৰিবলৈ আহিছিলোঁ আপুনি ক'ত আছে অঁ অঁ শিৱসাগলৈ আছিলোঁ আকৌ গোলাঘাটৰপৰা শিৱসাগৰ চাবলৈ অঁ আহিছোঁ এই ক'ত আছে ভালদৰে নাজানো নহয় আকৌ আপোনালোকৰ ইয়াত চাবলৈ আহিছোঁ আকৌ

অঁ অঁ অঁ আপুনি দেখাই দিলে হ'ব আকৌ আপোনাক লগ কৰিব পাৰিব আপুনি আপোনাক লগ কৰিব লাগিব ভালদৰে নাজানো নহয় আমি ফুৰিবলৈ অহা মানুহে আৰু অঁ অঁ আপুনি আকৌ ওচৰৰ মানুহ নহয় চিনি পাব মই আকৌ এদিনীয়াকৈ অহা ন

আৰু কি কি চাবলগীয়া জেগা আছে ইয়াত আৰু বাকী অঁ অঁ ৰংঘৰ কাৰেংঘৰ কোনটো ৰাস্তাই দি গ'লে অঁ কোনটো ৰাস্তাই দি গ'লে চাব পাৰে অঁ

অঁ আকৌ তলাতল ঘৰ এইবিলাক চাব লাগিব যাদু ঘৰ তৰা ঘৰ এইবোৰ চাব লাগিব থাকি ল'ব লাগিবতোন আকৌ একে দিনাই চাব পৰা নহ'ব নহয় চিনাকি মানুহ বিচাৰিব লাগিব চিনাকি মানুহ বিচাৰিব লাগিব ন অঁ তাকে আকৌ এই ৰাস্তাবোৰ ভালদৰে চিনি নাপাওঁ নহয় চাহ তাহ খালে নেকি অঁ অঁ ভাত বনালেই নেকি অঁ বাকী মানুহবোৰ ঘৰত নাই নেকি অঁ অহাই নাই নেকি অঁ অঁ আপুনি নাযায় নেকি ক'ৰবাত পাৰ্টি চাৰ্টি খাবলৈ

এক জানুৱাৰী কোন জেগালৈ যাম বুলি ভাবিছে আকৌ

অঁ অঁ ডিব্ৰুগড়

আৰু কোন যাব লগত পাৰ্টিত আছে নেকি অঁ অঁ আপোনালোকে ওচৰৰ মানুহ চাব পাৰিব আমি আকৌ শিৱসাগৰখনকে ভালকৈ নাই দেখা নহয় অঁ পইচা পাতিটো লাগিবই অঁ পইচা পাতিটো বাৰু লাগিবই পইচাই আজিকালি মেইন আৰু আমি আকৌ শিৱসাগৰখন এখন ভালকৈ হা বাকী মানে কি আৰু শিৱসাগৰত ভালকৈ চিনি নাপাওঁ নহয় বাছ বাছে বাছে অহা মানুহে আৰু মেলি দিলেনো ৰাস্তাত হেৰি বাকীবোৰ চিনিয়ে নাপাওঁ

আপোনালোকে আকৌ অঁ এই এতিয়া বৰ্তমান অঁ এতিয়া এতিয়া বৰ্তমান শিৱসাগৰখনকে চাই আহোচোন পিছত লাহে দিহে যাব আকৌ

বৰ্তমান হেৰি শিৱসাগৰখনকে চাই লওঁচোন ঘৰত আকৌ আজিকালি ঘৰ দুৱাৰ এৰিব নোৱাৰি নহয় ঠাণ্ডা দিনৰ কথা আকৌ ধান চাউলৰ মৰা দিনৰ কথা

ধান শেষ কৰিলোঁ মাৰি মেলি আজৰি হৈছোঁ আৰু লাহে ধীৰে অঁ অঁ ওখোন মাৰি আজি হ'লে হ'ব নহয় আকৌ বাকী কিচমাছ পাইছেহি বতৰও বেয়া কৰিব নহয় নাই সেইবোৰ এতিয়ালৈকে কৰা নাই ধানটো মাৰি এটাইছোঁহে কৰিব লাগিব আৰু লাহে লাহে ধীৰে ধীৰে অঁ আকৌ এতিয়া অঁ অঁ আপোনালোকৰে ভাল আৰু

শিৱসাগত আকৌ অঁ শিৱসাগৰ এতিয়া আহিলোঁ যদিও শিৱসাগৰত ভাল এনেই হেৰিকেইটাই দেখিবলৈ পোৱা হ'ব এই নোৱাৰি নহয় ঘৰতটো কাম আছে নহয় ইমান দিনকৈ থাকিব নোৱাৰি নহয় ল'ৰাবোৰৰপৰা এই শিৱসাগলৈ বোলো অঁ আছেই আৰু

অঁ তাকে শিৱসাগৰলৈ আহিলোঁ এতিয়া এই পাৰ্টিবোৰ আহিছে আকৌ এইকেইদিন ৰংঘৰ কাৰেংঘৰ এইবোৰ হেৰি চাবলৈ তলাতল ঘৰ চলাতল ঘৰ চাবলৈ আহিছে এইবোৰ পাৰ্টি আহিছে ঢেৰ আহিছে অঁ বেছিকে ভাল অঁ এয়া মানুহবোৰে কৈছে বেছি ভাল বোলে ৰংঘৰলৈ চাবলৈ গ'লে এই বহাগতে বেছি ভাল কৈছে তাত বিহু চিহু হেৰি পাতে কৈছে আমি আকৌ অঁ সহ্য হয় বোলে অঁ আমি আকৌ সেইবোৰ নাজানো নহয় অঁ লোকৰ মুখতহে এতিয়া শুনিছোঁ তেতিয়া বেছি ভাল লাগে কৈছে আৰু

অঁ

অঁ মানুহবোৰে কৈছে আৰু এতিয়া বেছি ভাল হয় বুলি দূৰৰ জেগাৰপৰা বোলে সেইবোৰ বিহু হুঁচৰি বিহু আহে কৈছে হেৰি বিহু আহে বোলে নাই ক'তনো আৰু ঘৰতে অঁ মজনী এই হাই ছেকেণ্ডেৰী ফাইনেল দিব এইবাৰ আপোনাৰ এই গোলাঘাট এই অঁ তাতে পঢ়িছে তাতে পঢ়িছে